ৰাতিপুৱা ব্ৰেকফাষ্টৰ কাৰণে মই মানে ল'ৰাটোৱে খাই বহুত ভাল পায় ল'ৰাটো কাৰণে বনাইছিলোঁ বনাওঁ আটাৰেই এটা ৰেচিপি বনাওঁ প্ৰথমতে আটাখিনি লৈ তাত মানে পিঁয়াজ সৰু সৰুকৈ কাটি জ জলকীয়াও দি দিব পাৰি তাতে শাক ধনিয়া শাক পালেং শাক বিলাহী বা কিবাকিবি থাক আৰু পাচলি কিবা থাকিলে তাতে সৰু মিহি মিহিকৈ কাটি বন্ধাকবি তাত মিহি মিহিকৈ কাটি দি তাত পানী অলপ নিমখ দি পানী দি আটাখিনি ভালকৈ গু গুলি ল'ব লাগে গুলি লৈ তা গ কেতিয়া কণী এটাও তাতে ভাঙি দিব পাৰি কণী এটা দি তাতে দি দিওঁ দি তাত ভালকৈ গুলি আটাখিনি টাৱাখন পাতি লৈ টাৱাখনতে অকণমান তেল দি অলপ অলপ ৰিফাইন তেল টাৱাখনতে সানি লৈ তাতে অলপ টাৱাখন ভালকে গোটেই টাৱাখনতে তেলখিনি সানি ল লৈ তাতে আটাৰ ঘোলাখিনি অলপ অলপকৈ হেতাখনে অলপ দি দি দিলোঁ তাত হেতাখনে ধুনীয়াকৈ মেলি দিব লাগে আটাখিন ঘোলাটো ভালকৈ মেলি দি ৰুটিৰ নিচিনাকৈ অলপ দেৰি থৈ তাৰপিছত লুটিয়াই দিব লাগে লুটিয়াই দি অলপ দেৰি থোৱাৰ পিছত যেতিয়া সেইখিনি সেইটো হৈ যাব হোৱাৰ পিছত নমাই থৈ সেই তেনেকৈ খাই মোৰ ল'ৰাটোৱে বহুত ভাল পায় সেই ৰেচিপিটো তেওঁ মই সদায় মানে তেনেকৈ বনাওঁ ৰাতিপুৱা আৰু এটা ৰেচিপি আৰু এটা আছে ব্ৰেডটো ব্ৰেড এখন লৈ তাত কণী গুলি ল'ব লাগে কণীতে নিমখ অকণমান দি গুলি ল'ব লাগে কণীখিনি তাত ব্ৰেডটো কণীটোত জুবিয়াই আৰু এখন ব্ৰেড তাতে সেই তাতে জাপি দিব লাগে জাপি দি টাৱাখনতে অলপ তেল দি সেই ব্ৰেডটো তাতে ভাজি দিব লাগে ভাজি সেই সেই ৰেচিপি সেইটো খায়ো বহুত টেষ্টি লাগে আৰু অ'টছটো অ'টছটো বনাওঁ মাৰ কা আমাৰ মানে মাৰ কাৰণে অ'টছটো বনাওঁ গাখীৰ দি ভালকৈ গুলি অলপ মানে অ'টছখিনি আগতীয়াকৈ ভালকৈ তিয়াই থৈ দিব লাগে গৰম পানীত সেই অলপ কোমল হোৱাৰ পিছত ভালকৈ ভালকৈ গাখীৰ অলপ দি পেলাই অ'টছখিনি গুলি ভালকৈ গুলি ল'ব লাগে গুলি তাতে কাজু খিচমিচ কিবা থাকিলে ফ্ৰুটছ ড্ৰাই ফ্ৰুটছ কিবা থাকিলে তাতে দি তাতে দি পেলাই তেনেকৈ খাইও টেষ্টি লাগে ৰাতিপুৱা কাৰণে অলপ হেলডি খানাই ভাল সেই তেনেকেই মই এনেকেই বনাওঁ আৰু তিনিটা ৰেচিপিৰ বিষয়ে মই কৈছোঁ আৰু শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত